এই সাংস্কৃতিক প্ৰথাবোৰ নৱপ্ৰজন্মই কঠোৰভাৱে পালন কৰে বুলি মই নেভাবোঁ যদি এই সাংস্কৃতিক প্ৰথাবোৰ অলপ কঠোৰতা অলপ কঠোৰতাটো যদি পাতল কৰি দিয়ে শিথিলতা কৰি দিয়ে তেতিয়া এই সাংস্কৃতিক প্ৰথাবোৰ নৱ নতুন প্ৰজন্মই পালন কৰিব পাৰিব কাৰণ এই নতুন প্ৰজন্মই ইমানবোৰ এই নীতি নিয়ম পালন কৰাটো সম্ভৱ নহয় আৰু যদি এইবোৰ অকণমান কঠোৰতাটো যদি অকণমান পাতল কৰি দিয়ে তেতিয়া তেওঁলোকৰ কাৰণে এইবো নতুন নতুন প্ৰজন্মৰ কাৰনে সাংস্কৃতিক প্ৰথাবোৰ সহজ হৈ যাব যাৰ কাৰণে সিহঁ তেওঁলোকক তেওঁলোকে সেইবোৰ পালন কৰিব কাৰণে কোনো কষ্ট নহয় আৰু সেইবোৰ তেওঁলোকে পালন কৰিব বুলি মই ভাবোঁ